আমাৰ ডিব্ৰুগড় অঞ্চলত দৈনিক বাতৰি আসাম ট্ৰিবিউন টেলিগ্ৰাম এইবোৰ বাতৰিকাকত পোৱা যায় আমাৰ ঘৰত বেছিকৈ আছাম ট্ৰিবিউনখন পঢ়া হয় যিহেতু ইংলিছ লেংগুৱেজতো আমি বাতৰিবোৰ পাওঁ দৈনিক বাতৰি

নো আমি লৈছিলোঁ আগতে খালি প্ৰিয় যদি মই বাতৰি কাকতৰ কথা কওঁ মোৰ প্ৰিয় বাতৰি কাকত হৈছে দ্য আছাম ট্ৰিবিউন য'ত আমি বিভিন্ন ধৰণৰ খেল এণ্টাৰটেইনমেণ্ট বিজনেছৰ ইকনমিকৰ বিষয়ে আমাৰ দেশৰ যি যি পলিটিকেল ইছ্যুজ যোনবোৰ আমাৰ চলি আছে এতিয়া এইবোৰ চব বিষয়ে সেই নিউজপেপাৰখনত আমি পঢ়িবলৈ পাওঁ আৰু আমাক প্ৰত্যেকটো দিনৰ বাতৰি আমাক জনোৱাই লগতে আমাক আপ টু ডেট কৰি ৰাখে এণ্ড আমাক সহায়ো কৰে বহুত আমাৰ জ্ঞান প্ৰাপ্তিৰ বাবে লগতে প্ৰত্যেক দিনৰ যোনবোৰ এটা বিষয়ত কোৱা হয় যোনখন আমি মই সেইটো পাৰ্ট পেপাৰ মানে নিউজপেপাৰখনৰ সেই পাৰ্টটো পঢ়ি মই বহুত ভাল পাওঁ এষ্ট্ৰলজি চেকশ্যনৰ যোনখিনি আমি পঢ়িবলৈ পাওঁ প্ৰত্যেকটো ৰাশিৰ আমাক প্ৰত্যেকটো দিনৰ এটা প্ৰত্যেকটো দিনৰ কেনেকুৱা আমাৰ দিনবোৰ চলিব কেনেকৈ আমাৰ বছৰবোৰ চলিব সেইটো বিষয়ে আমাক অলপ জনোৱা হয় তাত